মোৰ ব্য়ৱসায় প্ৰতিষ্ঠানখন আছে গোলাঘাট জিলাৰপৰা প্ৰায় ত্ৰিশ কিলোমিটাৰমানৰ আঁতৰত বকিয়াল হাইস্কুলৰ সমীপত তাতে মোৰ নিজা নিজা মাটিতেই আছে এখন ঘৰ লগতে আৰু তাৰ বিপণি এখনো বনাই লৈছোঁ তাতে মই ৰাতিপুৱা দহ বজাৰপৰা আবেলি চাৰি বজালৈকে মোৰ বিপণিখন খোলা থাকে আৰু ইয়াত বিভিন্নধৰণৰ সামগ্ৰী পোৱা যায় স্কুল কলেজৰপৰা যিখিনি ল'ৰা ছোৱালীক যিখিনি প্ৰয়োজন হয় বহী কিতাপ কলম বা আৰু লগত তেওঁলোকে যিবিলাক খায় মিঠাই হওঁক বা লাঞ্চ টাইমত যিখিনি প্ৰয়োজন হয় তেওঁলোকে সেইবিলাক ষ্টেশ্যনেৰী বস্তুবিলাকো মানে খাৰু মণি যিবিলাক চেইন সৰু ল'ৰা ছোৱালীবিলাকে ভাল পায় বা খেলা সামগ্ৰীও আছে মোৰ বিপণিখনতে আৰু এইটো দেওবাৰেহে মোৰ বিপণিখন বন্ধ থাকে অকল আৰু সেই বন্ধৰ দিনৰ দিনাখন মই ঘৰত গৈ ঘৰৰ যিখিনি কাম থাকে ধৰক ঘৰত জেউৰা দিয়া বা বাৰী চাফচিকুন কৰা বা ঘৰ চাফচিকুণ কৰা বিভিন্নধৰণৰ বা কাপোৰ ধোৱা আপোনাৰ নিজৰ যিখিনি সদায় পিন্ধি কৰি থাকোঁ সেইবিলাক চফা কৰাৰ উপৰিও দেওবাৰে বন্ধ থাকে আৰু বন্ধ কৰি মোৰ বিপনীখন ভিতৰত বিপণিখনৰ অকণমান চাফচিকুণ কৰোঁ তাৰপৰা চাফচিকুণ কৰি আকৌ সোমবাৰৰপৰা শনিবাৰলৈকে মোৰ বিপণিখন খোলা থাকে